হেল্ল' দাদা ভালনে এই আপোনাৰ তাৰপৰা যে আকাই টিভিতো আনিছিলোঁ টিভিটো বহুত ভাল দেই এই টিভিটো মানে চাউণ্ড চিষ্টেম পিকচাৰ মানে বহুত ভাল আৰু টিভিটো কোনো মানে পব্লেম পোৱা নাইকীয়া আজিলেকে এই টিভিটো মানে এই কোম্পেনীটো মানে হেৰিটো মানিব লাগিব আৰু ভাল বহুত ভাল আৰু মানে ভৱিষ্য়তলৈও যদি আপোনাৰ দোকানৰ পৰা মই কিবা লওঁ মানে আপোনাৰ তাৰ পৰাই ল'ম আৰু আপোনাৰ দোকানৰ পৰাই ল'ম কিবা ল'বলগীয়া হ'লেও মানে বস্তুখিনি মই বৰ্তমান ভাল পাই আছোঁ আপোনাৰ দোকানৰ মানে চাবলগীয়া আও টিভিটো মানে এনেকুৱা টিভি মই বেলেগত মানে পোৱাও নাই আৰু টিভিটো মই আৰু এই কোম্পেনীটো মই বেলেগৰ ঘৰতো দেখা নাইকীয়া ইমান ভাল মই কেতিয়াবা কিবা ল'বলগীয়া হ'লে আপোনাৰ তাৰ পৰাই ল'ম দেই দাদা